হয় মই মোৰ কৰ্মত ভুল কৰিছিলোঁ তেতিয়া মই স্কুল পঢ়ি থকাৰ বয়স আছিল প্ৰায় পোন্ধৰ ষোল্ল বছৰ মোৰ মেট্ৰিকৰ সময় আছিল কিন্তু পঢ়া শুনাত একেবাৰে মনেই নাছিল মোৰ মই হোমৱৰ্কো কৰা নাছিলোঁ ঘৰত কিবা কিবি স্কুলৰ পৰা যিখিনি কৰিবলৈ দিছিলে সেইখিনি কৰা নাছিলোঁ পিছদিনা স্কুলত গৈ আকৌ ঘৰৰ মোৰ পাৰ্চনেল প্ৰবলেম বুলি মই নকৰাকৈ থাকিছিলোঁ ছাৰক ফাঁকি দিছিলোঁ মায়েও বহুত বুজাইছিলে মোক এই ক্ষেত্ৰত পঢ়া শুনা কৰিলেহে জীৱনত ভালকৈ কিবা এটা সফল হৈ কিবা এটা কৰিব পাৰিম বুলি কিন্তু তেতিয়া বুজা হোৱা নাছিলোঁ মই স্কুলো ভালকৈ যোৱাই নাছিলোঁ তেতিয়া লগৰবিলাকৰ লগত খেলা ধূলা কৰিয়েই সময়খিনি পাৰ কৰি দিছিলোঁ লগৰ ল'ৰা ছোৱালীৰ লগত স্কুললৈ যাওঁ বুলি গৈ ক'ৰবাত ক'ৰবাত ফুৰিবলৈ গুচি গৈছিলোঁ ভুলখিনিৰ উপলব্ধি তেতিয়া কৰা নাছিলোঁ যেতিয়া লাহে লাহে ডাঙৰ হৈ আহিলোঁ তেতিয়াহে বুজি পাইছোঁ যে মই এইটো ক্ষেত্ৰত ভুল কৰি আছিলোঁ সেই সময়খিনিতে যদি ভালকৈ পঢ়া শুনা কৰি ভাল এটা ৰিজাল্ট কৰিব পাৰিলোঁহেতেন এনেখিনি চাগৈ আজি যিখিনি হৈ আছে সেইখিনি চাগৈ আৰু ঘূৰি নাহিব আৰু তেনেকুৱা নহ'লহেঁতেন চাগৈ ভাল এটা পজিচন ল'ব পাৰিলোঁহেতেন মই এতিয়া মোৰ ভুলবিলাক এনেকৈয়ে এতিয়া উপলব্ধি কৰি আছোঁ মই